অঁ হেল্ল' অ' ভালনে অঁ অঁ অঁ এইয়া ভাল আৰু দেই আছোঁ আৰু বৰ্তমান এতিয়া আৰু বাহিৰতহে আছোঁ আৰু এই সিদিনা এয়া চাকৰি এডভাৰটাইজ এটা পালোঁ এতিয়া পূৰাব লাগিছিল কাগজ পাতিখিনিও মোৰ নাহিল নহয় এতিয়া লগত নাহিল ঘৰত থাকিল এতিয়া মানে কি কৰোঁ ভাবি আছোঁ অঁ অঁ হয় নেকি অঁ তেনেহ'লে মই ডিজিলকাৰৰ পৰা বস্তুখিনি সংগ্ৰহ কৰিব পাৰিম চাগৈ অঁ অঁ অঁ হ'ব বাৰু